পোন্ধৰ আগষ্ট দুহেজাৰ এক বিছ নবেম্বৰ দুহেজাৰ পাঁচ সাত অক্টোবৰ দুহেজাৰ দহ চাৰি চেপ্তেম্বৰ দুহেজাৰ বিছ এক জানুৱাৰী দুহেজাৰ একৈছ